আমাৰ ইয়াত ব'হাগৰ ব'হাগত আমি ব'হাগ বিহু উদযাপন কৰোঁ আৰু এই বিহুত আমি দোমাহীৰ দিনা আমি গৰু গা ধুৱাওঁ মাহ হালধিৰে

জাক দি তৰা পঘাৰে আমি ডিঙিত গৰুবোৰৰ আৰি দিওঁ আৰু যি মানুহৰ বিহু থাকে মানুহৰ বিহু বিহুৰ দিনা আমি সৰুসকলে জ্যেষ্ঠসকলক তথা মা দেউতা ককা আইতাসকলক আমি সেৱা সেৱা আগবঢ়াওঁ লগতে আমাৰ যি গোঁসাই বিহু থাকে গোসাঁই বিহুৰ দিনা আমি নামঘৰত এখনি শৰাই দিওঁ আৰু সেৱা লওঁ সকলোৱে এনেদৰে ব'হাগ বিহু আমি উদযাপন কৰোঁ লগতে আমি দোমাহী দিনাখনৰ পৰাই আমি গধূলি গাঁৱৰ ডেকা গাভৰুৱে মিলি হুঁচৰি মাৰোঁ ৰাইজৰ চোতালত আৰু সেই গা সেই গাঁওখনৰ জ্যেষ্ঠ ঘৰত আমি প্ৰথমে বিহু আৰম্ভণি কৰোঁ লগতে আমি এই ব'হাগ বিহুৰ পৰম্পৰা ৰক্ষা কৰি আমি এই অঞ্চলত বিহু উদযাপন কৰোঁ আ মৰাণত তেনেকৈ আমি চৰাইদেউ জিলাত মৰাণ উষাপুৰত যুৱ ছাত্ৰ পৰিষদে বিহু উদযাপন কৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আচুৱে এ বিহু উদযাপন কৰে মৰাণ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত টাই আহোমে বিহু উদযাপন কৰে আৰু লগতে আমি মাহৰ শেষৰ ফালে আমি অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঊষাপুৰ খেলপথাৰত যি বিহু উদযাপন কৰোঁ তাত আমি সম্পূৰ্ণ সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াওঁ ইয়াত আমাৰ দুদিনীয়াকৈ কাৰ্যসূচী থাকে তাত আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াওঁ লগতে তাত সাংস্কৃতিক সন্ধিয়া থাকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা থাকে

আৰু এখন মুকলি সভা থাকে মুকলি সভাৰ পিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকে এনেধৰণে আমি বিহু উদযাপন কৰোঁ লগতে ব'হাগ বিহুৰ পিছতে আমি কাতি বিহু উদযাপন কৰোঁ যিহেতু কাতি বিহু হৈছে খেতিৰ লগত জড়িত এটা উৎসৱ এ এই কাতি বিহুতে আমি কাতি বিহুত আমি পথাৰত এগছি চাকি জ্বলাওঁ যিহেতু আমাৰ সেই সময়তে শস্যৰ বীজ এ ধান খেতিৰ যি বীজ সেই বীজ ওলায় আৰু তাৰপৰা আমি পোক পৰুৱাৰ পৰা নাশ পৰিত্ৰাণ পাবৰ কাৰণে আমি পথাৰত এগছি চাকি জ্বলাওঁ যাতে আমি গোটেই বছৰটোৰ কাৰণে যি ধান খেতি কৰা হয় আমি তাৰ পৰা ভাল ফচল পাব পাৰোঁ

চাকি জ্বলাওঁ লগতে আমি তুলসীৰ তলতো চাকি জ্বলাওঁ আৰু ইয়াৰ পিছতে আমি মাঘ মাহত আমাৰ মাঘ বিহু উদযাপন কৰোঁ মাঘ বিহুত আমাৰ যিহেতু সকলোটি বিহু আমাৰ খেতিৰ লগত জড়িত এটা পৰম্পৰা মাঘ বিহু আমি খেতি যি ধান খেতি কৰা হয় ধান খেতিৰ সামৰি মেলি আমি আজৰি হৈ মাঘ মাহত মাঘ বিহু উদযাপন কৰোঁ এই মাঘ বিহুত আমাৰ সকলোৱে মিতি মিলি আমি মেজি পাতোঁ এটি প্ৰীতি ভোজ খাওঁ

মাঘ বিহুৰ দিনা আমি মেজি ওৰে ৰাতি মেজি ৰখোঁ আৰু ৰাতিপুৱা আমি মেজিটো সকলোৱে মিলি জ্বলাওঁ সেৱা কৰোঁ যাতে সকলো অপায় অমংগল দূৰ হয় তাৰ ওপৰত ভিত্তি কৰি আৰু লগতে আমি এ চৰাইদেউ জিলাত ইয়াত আমি চুকাফা দিৱস পাতোঁ চুকাফা দিৱসো আমি এই প্ৰতিবছৰে সোণাৰীত উদযাপন কৰি আহিছোঁ দুই ডিচেম্বৰত তাতো আমি সম্পূৰ্ণৰূপে আমাৰ সহযোগিতা থাকে ইয়াতো আমাৰ এটা সাংস্কৃতিক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হয় বিভিন্ন ব্যক্তিক আমি সম্বৰ্দ্ধনা জনাওঁ জনাওঁ এখন মুকলি সভা থাকে আৰু লগতে আমাৰ পৰম্পৰা ৰক্ষা কৰি এই চুকাফা দিৱসত আমাৰ পূৰ্বপুৰুষসকলক সুঁৱৰি এই এভাগি পূজা আগবঢ়োৱা হয় আৰু ইয়াতো আমাৰ খাদ্যসম্ভাৰ গাহৰি থাকে সাঁজ থাকে লগতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ গ্ৰহণ কৰা হয়